সেইদিনাখন ৰাতি ৰাতি পুৱাবৰ সময় হৈছে তিনিটামান বজাত আমাৰ ঘৰৰ কাষৰখন ঘৰ পাপুদা বুলি কওঁ পাপুদাহঁতৰ ঘৰলৈ চুৰ আহিলে চুৰকেইটা নিবলৈ আহিছিলে গৰু চুৰ কৰিবলৈ আহিছিলে তাৰপিছতে দেখিলে যে বাহিৰতে সিহঁতৰ ঘৰৰ গাড়ীখন আছে তো গাড়ীখনকে নিওঁ বুলি এনেকৈ হেৰি কৰোঁতে ঘৰৰ গৃহস্থ সাৰ পালে সাৰ পাই চিঞৰ বাখৰ কৰিলে চুৰ চুৰ বুলি চাৰিওফালে ওচৰৰ মানুহ আহি আ সব ফালৰ পৰা মানুহ আহিলে তাৰপিছতে মানুহ অহা দেখি তাৰপিছতে চুৰকেইটাই ইফালে সিফালে ক'লৈ যাওঁ ক'লৈ নাযাওঁ বুলি কৈ সিহঁতৰ ঘৰৰ পুখুৰীটোতে জাঁপ মাৰি দিলে জাপ মাৰি দিওঁতে গোটেই গাঁৱৰ মানুহে বেৰি ধৰিলে তাৰপিছতে বেৰি ধৰোঁতে চুৰকেইটা পুলিচক খবৰ দিলে তো পুলিচত খবৰ দিয়াৰ লগে লগে পুলিচ আহি পেলাই সেইকেইটাক চুৰকেইটাক ধৰি পেলাই লৈ যাব লৈ গ'ল তো আমিও ৰাতিপুৱা আমিও মাহঁতৰ লগত দেউতাহঁতৰ লগত সব গৈ পেলাই চুৰকেইটা চাবলৈ বুলি গ'লোঁ